হেল্ল' দাদা মই অৰ্ডাৰ দিছিলোঁ মই হেৰি এই চিকেন পিজ্জা কেক ৰুটি অৰ্ডাৰ দিছিলোঁ কাৰণ মোক এই এইকেইটা বস্তু নালাগে ইয়াৰপৰা মোক কাটি দিয়ক কাটি পেলাই মোক ভাত মাছ ফ্ৰাই মাছ মাংস ছাগলী মাংসটো দিব ৰুটি চব্জি দাইল এইখিনি আপুনি মোক পঠিয়াই দিব আৰু কাজি নেমু দিব পদিনা চাটনিটো দিব আৰু থালটো দি পঠিয়াব গিলাচৰ সৈতে আপোনালোকৰ খানাটো খাই মোৰ বৰ ভাল লাগে মই পিছে পৰে অৰ্ডাৰ দিম আৰু আপোনালোকে খালী মোলৈ পঠিয়াই দিব আপোনালোকৰ খাদ্যটো বহুত মোৰ প্ৰিয় কাৰণ মচলা চচলা বেছি নিদিয়ে আপোনাৰ জ্বলাটোও নিদিয়ে তেল মচলাত তেলটোও কমাই দিয়ে বৰ ভাল লাগে আপোনাৰ খানাটো খাই মই পিছে পৰে আপোনাৰ খানাটো অৰ্ডাৰ দি থাকিম ভৱিষ্যতে আপুনি দি থাকিব মই যিমান দিনলৈকে জীয়াই থাকোঁ সিমান দিনলৈকে আপোনাৰ খানাটো খুৱাই থাকিব ৰাখিছোঁ